ঐ চাচোন এই যে কালি মই মেক আপ বস্তু এটা আনিছিলোঁ ভণ্টীলৈ এই যে এইটো ঘঁহাৰ পিছত ভণ্টীৰ গোটেই মুখখন বৰবাদ হৈ গ'ল বেয়া হৈ থাকিলে চাচোন চা ভাল ভালকৈ চা অ' এইটো চোন এতিয়াহে চাইছোঁ মই এইটো এক্সপাইৰি ডেট পাৰ হোৱা এইখন দোকানে যে কি বেয়া বস্তু দিলে দেই পইচা ইমান দিলোঁ কিন্তু ভাল বস্তু এটা দি নপঠিয়ালে এইখন দোকানত কিন্তু মই যোনে হ'লেও যদি কোনোবা যায় নহয় এইখন দোকানলৈ নপঠিয়াওঁ কিন্তু দেই বহুত বেয়া বস্তু দিয়ে